অঁ হেল্ল' দাদা পৰীক্ষিত দত্ত নেকি

আপুনি বোলে ফেশ্বন ডিজাইনাৰ বুলি পাইছিলোঁ এডভাৰ্টাইজমেণ্ট এটা পাইছিলোঁ অঁ আপুনি এনেই কেনেকুৱা কেনেকুৱা ধৰণৰ ড্ৰেছ চিলাই বাৰু কৰিব অঁ মই এনেই অলপ অঁ অঁ অঁ অঁ মানে এনেই অলপ আহোম টাইপ এনেকুৱা ড্ৰেছ এযোৰ লাগিছিলে অঁ পাই যাম ন আহোম আৰু মিচিং অইল অঁ অঁ এই অৰ্ডাৰ দিয়া কিমান দিনমানৰ পিছত আপুনি কলিয়াৰ কৰি দিব পাৰিব চাৰি পাঁচদিনৰ মানত ন পূৰা মুগা পূৰা প্ৰিয়োৰ মুগা আহিব নি অঁ মানে মুগা আছে আৰু এইটো কি বুলি কয় টচ্ মুগাৰ সকলো অঁ মানে মেইন মুগাটোৰ দামটো বেছি হ'ব ন অঁ এই অলপ কমতে হৈ যাব এনে আপুনি আপোনাৰ তালৈ যাবলে অফিচলে যাব লাগিব নে আপুনি আহিব নিজে অঁ মই গ'লে ভাল হ'ব ন আৰু ডিজাইনটো আপুনি ডাইৰেক্ট দেখাই দেখাই কৈ দিব পাৰিম ন

অঁ আৰু মিচিঙৰতো এইটো এটা লাগিছিলে অঁ অঁ অঁ এনেই দামবোৰ এনেই কেনেকৈ পৰিব বাৰু

পাঁচ দহ হেজাৰ পৰিব চাগে অঁ অঁ অঁ আহোমত অলপ দাম পৰিব চাগে ন দহ অঁ তেনেকুৱা ন আৰু যেনেকুৱা ডিজাইন দিলো তেনেকুৱা কৰি দিব পাৰিব ন এভেইলেবল আছে

জোখ মাখটো দিব যাব লাগিব অঁ এডভান্স গৈ দি থৈ আহিলে ভাল হ'ব চাগে ন নাই ডাইৰেক্ট এই অঁ অঁ অঁ

অঁ আপুনি এনেই ছোৱালীৰও ডিজাইন সেইটো কৰেনে চব আছে চবৰ মানে কৰিব পাৰি ন এনেকে আছিলে মানে মানুহ অঁ অফিছটো কোনডোখত আছিলে যে আপোনাৰ যোৰহাট ন হ'ব বাৰু কাইলে যাম বাৰু আপোনাক ফোন কৰিম মই যোৰহাট পাওঁতে যোৰহাট টাউনতে আছে চাগে অঁ অঁ মই কালি বা পৰহিলে গৈ ফোন কৰিম বাৰু আপোনাক মানে দৰকাৰ হৈছিলে অলপ সোনকালে ঠিক কৰি দিব অঁ অঁ অঁ অঁ সেইটোৱে হ'ব হ'ব বাৰু দিয়ক গুড নাইট